হয় মই ডিব্ৰুগড় ফুটবল ক্ৰীড়া ক্লাবৰ সৈতে জড়িত কাৰণ তেওঁলোকৰ তাত প্ৰশিক্ষণ দিয়া হয় ভালদৰে তেওঁলোকে ভালদৰে প্ৰশিক্ষণ আমাক দিয়ে তেওঁলোকৰ কাৰণে মই ভাল প্ৰশিক্ষণ পোৱাৰ কাৰণে মই গাঁৱৰ অঞ্চলৰ পৰা জিলালৈকে খেলিবলৈ সক্ষম হৈছোঁ ক্লাবৰ লগতে মই মোৰ লগৰ সমনীয়াৰ লগত তথা ভাইটি দাদাহঁতৰ লগতো খেলা হয় হয় মই তেওঁলোকৰ হৈ খেলিছোঁ যিহেতু মোৰ ঘৰ লাহোৱাল অঞ্চলত আমাৰ ইয়াত খেল প্ৰতিযোগিতা পাতি থকাই হয় মই তাতে অংশগ্ৰহণো কৰিছোঁ বহুবাৰ জয়ো হৈছোঁ ক্লাবত আমাৰ খেল খেলোৱা হয় তাত আমাৰ খেলৰ প্ৰেক্টিছ হয় বিভিন্ন ধৰণৰ খেলৰ প্ৰেক্টিছ কৰাই থাকে বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰাই থাকে আমি সেয়া প্ৰেক্টিচৰ কৰাৰ আগতে আমি এক্সাৰচাইজখিনিও কৰিব লাগে ক্লাবত আমাৰ খেল খেলোৱাৰ আগতে বহুতখিনি আমাৰ নিয়ম নীতি থাকে সেইখিনি আমাক ভালদৰে তেওঁলোকে প্ৰশিক্ষণ দিয়ে তাত আমাৰ খেলৰ প্ৰেক্টিছ হৈয়েই থাকে কাৰণ প্ৰেক্টিছ কৰা হয় বিভিন্ন জেগাত আমাৰ খেল থাকে বিভিন্ন জেগাত আমাৰ যাব লগা থাকে খেলৰ কাৰণে শৰীৰ খেলি থকা কাৰণে শৰীৰত বহুতখিনি বৃদ্ধি হয় স্বাস্থ্য ভাল হৈ থাকে আমাৰ তেনেকৈ খেলৰ কাৰণে বহুতখিনি আমাৰ ও বৃদ্ধি পাইছে আমাৰ গাঁৱত এটা ফুটবল টীম আছে মোৰ বান্ধৱীৰ সৈতে মই তেনেকৈ খেলৰ প্ৰেক্টিচ কৰোঁ ৰাতিপুৱা পাঁচ মান বজাতে আমি খেলপথাৰলৈ যাওঁ তাতে আমাৰ খেলৰ প্ৰেক্টিছ হয় তাতে আমি প্ৰেক্টিছ কৰি যদি পিছদিনা আমাৰ থাকে খেল খেলিবলৈ তালৈ যাবলৈ আমি সাজু হওঁ সেয়াই